ক'ত আছা তুমি

অ খবৰ ভাল

হ'ব কি কৈছা

তোমাৰ টপিকটো কি আছিলনো

অ অ হ'ব দিয়া মই চাই দিম দে এতিয়া এতিয়া এতিয়া কিবা পঢ়ি আছ নেকি